হয় পূজাৰ সময়ত আমি বিশেষভাৱে আমি সাংস্কৃতিক পদ্ধতি পালন কৰা দেখা যায় বৰ্তমান সময়ত যেতিয়া আমি দুৰ্গা পূজা উৎসৱ আমি পালন কৰোঁ তেতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় কোনোবা ডাঙৰ গায়ক থাকে বা সাংস্কৃতিক সন্ধিয়াতো থাকেই দূৰ্গা পূজাত বা কেতিয়াবা আমাৰ কি হয় সাংস্কৃতিক সন্ধিয়াত মানে কেনেকুৱা থাকে যে আজি বিহু নৃত্য প্ৰতিযোগিতা এনেকুৱা প্ৰতিযোগিতা পালন কৰা হয় বা আধুনিক নৃত্য প্ৰতিযোগিতা মানে আধুনিক নৃত্য প্ৰতিযোগিতা আৰু বিশেষকে দুৰ্গা পূজাত মানে আয়তীসকলৰ দ্বাৰা দিহানাম প্ৰতিযোগিতা কৰে বিভিন্ন অঞ্চলৰ পৰা যিবিলাক আখৰা কৰা নামতী দল থাকে সেই নাম নামতী দলবিলাক আহে আহি কিনে সেই দুৰ্গা পূজা এই দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ অংশগ্ৰহণ কৰে তাৰ পিছত আৰু আমাৰ যে ঘৰুৱা পূজা বিলাক অনুষ্ঠিত কৰা হয় এই ধৰক কিবা যে সাংস্কৃতিক সাংস্কৃতিক সন্ধিয়া নহ'লেও মানে বিশেষ সাংস্কৃতিক অনুষ্ঠান বুলিয়েই ক'ব পাৰি কাৰণ যিবিলাক ওজাপালি থাকে কিছুমান পূজাত ধৰ এতিয়া আমাৰ কেতিয়াবা কিবা মৰা চৰা যে পূজা থাকে নহয় নীতি নিয়ম থাকে সেই পূজাত মানে কি কৰা হয় ওজাপালি মতা হয় ওজাপালি চাবৰ কাৰণেও গাঁৱৰ মানুহবিলাক আহে আহি কিনে সেই ওজাপালিও চায় তাৰপিছত আৰু কিছুমান পূজা এনেকুৱা আছে ধৰক নাৰায়ণ পূজা বা সেই নাৰায়ণ পূজাত মানে কি কৰা হয় ৰাতি ৰাতি ৰাতিৰ কাৰণে নাগাৰা নাম ধৰক প্ৰচাৰযুক্ত হোৱা ডাঙৰ ডাঙৰ ৰামচৰণ ভৰালী বা এনেকুৱা ডাঙৰ বা এনেকুৱা ধৰণৰ নাগাৰা নাম নাগাৰা নাম দলকো নিমন্ত্ৰণ কৰে এইবিলাকো আহি কিনে অংশগ্ৰহণ কৰে তাৰপিছত আৰু আমাৰ যে মন্দিৰত মন্দিৰবিলাকত বা মন্দিৰবিলাকতো পূজা কৰা হয় যেনেকুৱা চি শিৱ পূজা শিৱ পূজাৰ দিনাতো আৰু শিৱ পূজাৰ দিনা দিনত সাংস্কৃতিক আয়তীসকলৰ দ্বাৰা নাম ধৰা হয় বা ৰাতি নাট পৰিবেশন কৰা হয় বা থিয়েটাৰ থিয়েটাৰ মাতে ৰাতিৰ কাৰণে এই খোলা থিয়েটাৰো থাকে বা কিছুমান ভ্ৰাম্যমান ডাঙৰ ডাঙৰ থিয়েটাৰ বিলাকো আহে নাট পৰিবেশন কৰিবৰ কাৰণে তাৰ পিছত হেৰি তাৰপিছত আমাৰ যিটো এই হেৰি পূজা হয় এয়া বকুল তলৰ পূজা মনসা পূজা বুলি কওঁ মনসা পূজাততো বলি বিধানো চলে বলি বিধান চলাৰ পিছতো তাতেও ওজাপালি ওজা ওজাই ওজাবিলাক আহে তাতো ওজা কৰে তাৰপিছত ওজা তাতে ৰাতি না ডাঙৰ নাগাৰা নামৰ দলো আহে নাৰায়ণ পূজাত মই দেখা পাইছো নাৰায়ণ পূজাটো তাৰপিছত আৰু ডাঙৰ ৰাতি এই এই সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে তাৰ ডাঙৰ ডাঙৰ গায়ক আহে তাৰপিছত আৰু বিশেষভাৱে কিছুমান অন্ধ ব্যক্তিৰ দ্বাৰা প্ৰদৰ্শন কৰা দেখা যায় অন্ধ মানে হেৰিভাৱে আৰু শাৰিৰীকভাৱে অসুস্থ বা মানসিকভাৱে অলপ হেৰি তেনেকুৱা যাৰ যি অভিজ্ঞতা থাকে তেনেকুৱা ভাৱে অনুষ্ঠিত কৰা যায় পূজাবিলাকত লক্ষী পূজাৰ দিনাখনো ৰাতি নাগাৰা নাম আৰু কিছুমান পূজাতটো ভাওঁনা চাওঁনাও ভাওঁনাও দেখুওঁৱা হয় মানে পূজা পূজা চূজা শেষ হোৱাৰ পিছত ভাওঁনাৰ দ্বাৰা নাট ভাওনা আয়োজন কৰে আৰু সৰস্বতী পূজা সৰস্বতী পূজা যেতিয়া শেষ হোৱাৰ শেষ শেষ শেষ হোৱা যায় মানে সৰস্বতী এতিয়া মানে আৰ্শীবাদ লোৱা যায় আৰু পূজা পূজাৰীয়ে যেতিয়া পূজা শেষ কৰে তাৰপিছত পূজা চলি থকাৰ সময়তো মানে কি আয়তীসকলৰ দ্বাৰা নাগাৰা নাম বা যিকোনো ব্যক্তিৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাওঁ